হেল্ল'

অঁ অঁ হয় হয় হয় কওকচোন অঁ অঁ অঁ অঁ কওক বাৰু অঁ অঁ অঁ অঁ চবজি লাও আছে ফুলকবি বন্ধাকবি বেঙেনা গাজৰ ইস্কচ জলকীয়া বিলাহী এইবিলাক আছে ৰঙালাও অঁ অঁ কে ল'ব ন কিমানমান এনেই ল'ব

অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ ঠিক আছে হ'ব বাৰু মিলাই দিম ডিচকাউণ্ট অলপ দি দিম বাৰু

অ' দে অঁ ইয়াৰ পৰা অকণমান দূৰ হয় যে এই তেতিয়াহ'লে ল'ৰাটো এই বিশ টকা এটা দি দিবা অঁ অঁ এই দি থৈ আহিবগৈ বা মই এইফালে কমাই দিম বাৰু অলপ ডিচকাউণ্টো দি দিম দেই অঁ কেইটামান বজাত লাগিব অঁ অঁ অঁ অঁ দিয়ক দিয়ক হ'ব হ'ব দিম কি কি লাগে আকৌ এবাৰ কৈ দিব

অঁ অঁ

দিয়ক দিয়ক ধুনীয়াকৈ পেক অঁ অঁ মই পঠাই দিম পঠাই দিম অঁ ঠিক আছে অঁ অঁ হ'ব বাৰু